মই ফ্লিপকাৰ্টৰ পৰা এটা কপাহী কাপোৰৰ কূৰ্টি লৈছিলোঁ কূৰ্টীটো আকাশী নীলা ৰঙৰ আছিল ৰঙটো মোৰ খুবেই ভাল লাগিছে লগতে কপাহী কাপোৰ হিচাৰে ইয়াৰ গুণাগুণ যথেষ্ট উন্নত মানৰ গৰমৰ দিনত বাহিৰলৈ ওলাই যাওঁতে ইয়াক সদায় ব্যৱহাৰ কৰিব পাৰি লগতে ধুই দিয়াৰ পিছতো ইয়াৰ ৰং একেই আছে